আমাৰ ফটো তোলাত বহুত সহজ হৈ পৰিছে

আমি ছেলফি লওঁ আকৌ আগৰ এতিয়া ফটো চটো তুলিলেও আগলৈয়ো মানে সাঁচি থব পাৰোঁ

আৰু সেইকাৰণে এতিয়া ম'বাইল হোৱাৰ পৰা আমাৰ সহজ হ'ল আমি য'লৈ গলেও আমাৰ নিজৰ সুবিধা হয়